হেল্ল' ছুইগী অফিচ হয় নে এইটো মোৰ ইয়াতে মই ডেলিভাৰী ল'ৰা এজন আহিছিল এই ল'ৰাজনৰ অভদ্ৰ আচৰণত মই আচলতে অসন্তুষ্ট হৈছো আৰু বেয়া ব্যৱহাৰ কৰিছে মই ভাল পোৱা নাই তেওঁৰ ব্যৱহাৰত তেওঁৰ ওপৰত উপযুক্ত ব্যৱস্থা লয় ল'ব যেন